অসমৰ পৰম্পৰাগত কলা আৰু শিল্পকলাসমূহ হৈছে বাঁহ বেতৰ শিল্প ধাতুৰ শিল্প কাঠ শিল্প কুটীৰ শিল্প গহনা শিল্প মুখা শিল্প পৰম্পৰাগত চিত্ৰাংকন শিল্প কাঁহ পিতলৰ শিল্প আৰু লগতে বস্ত্ৰ শিল্প বস্ত্ৰ শিল্প হৈছে আমি যোনবোৰ কাপোৰ পিন্ধো সেইবিলাককে বস্ত্ৰ শিল্প বোলে বস্ত্ৰ শিল্প কাপোৰ পা যোনবোৰ পিয়ৰ মুগাৰ কাপোৰ সেইবিলাক আমাৰ আইতাহঁতে পাট পলুৰ পৰা সূতা উলিয়াই নিজ হাতে সূতা কাটি তাঁত বৈ মুগা ৰিহা বা মুগা মেখেলা এৰি চাদৰ এইবিলাক তৈয়াৰ কৰিছিল আজিকালি মুগা মেখেলা বা মুগা ৰিহা আগৰ দিনৰ সেই মেখেলা চাদৰৰ লগত অলপো নিমিলে আজিকালি বেলেগ সূতা মিক্স কৰি ৰিহা মুগা ৰিহা মুগা মেখেলা এইবিলাক তৈয়াৰ কৰে আগতে যোনবিলাক ৰিহা মেখেলা পিয়ৰ ৰিহা মুগা ৰিহা মুগা মেখেলা আছিল সেইবিলাক আজিকালি দিনৰ মেখেলা চাদৰৰ লগত অলপো নিমিলে আগতে ঠিক তেনেদৰে দামো বহুত আছিল মুগা ৰিহা মেখেলাবোৰৰ আজিকালি যিহেতু বেলেগ সূতা মিক্স কৰি তৈয়াৰ কৰে ৰিহা মেখেলাবিলাক সেইবাবে সেই সেইবোৰৰ দামো কম আগতে বহুত বেছি আছিল আজিকালি কমি গ'ল সেইবিলাকৰ দাম আমি বিহু কৰিবলৈ মুগা ৰিহা পিন্ধোঁ মুগা মেখেলা পিন্ধোঁ লগতে আমি ঢোলবিৰি জোনবিৰি তাৰপিছতে কেৰু গামখাৰু এইবিলাক পিন্ধি যাওঁ বিহু কৰিবলৈ বিহু বিহুত মানে বিহু কৰিবলৈ হ'লে আমি মেইন যিবিলাক পিয়ৰ মুগা ৰিহা মেখেলা আমাৰ আইতাহঁতে বৈ থৈ যোৱা সেইবিলাক আমি পিন্ধি যাওঁ আজিকালি কিনা এইবোৰ ওলাইছে এইবিলাক যোনবিলাক পিয়ৰ মুগা মেখেলা ৰিহা নহয় সেইবিলাক সেইবিলাক কিছুমানে পিন্ধে যদিও আমাৰ যিহেতু নিজৰে ৰিহা মেখেলা আছে নিজৰ পিয়ৰ মুগা ৰিহা মেখেলা আমি সেইবিলাকে পিন্ধি বিহু কৰিবলৈ যাওঁ আমাৰ আইতাহঁতে বৈ তাঁত বৈ মুগা মেখেলা ৰিহা এইবিলাক তৈয়াৰ কৰে ঠিক তেনেদৰে আমাৰ আইতাহঁতক দেখি মাহঁতেও তাঁত বয় আজিকালি মাহঁতক দেখি আমিও লাহে লাহে শিকিছো তাঁত ববলৈ তাঁত বওঁতে তাত মাকো তাৰপিছতে ৰাচ তাৰপিছ আৰু এইবিলাক নাচনী এইবিলাক বিভিন্ন ধৰণৰ বস্তু তাত যোগ কৰি তাঁত তাঁত বয় আজিকালি বিজ্ঞানৰ যিহেতু যুগ বিজ্ঞানৰ যুগ সেয়েহে বিজ্ঞানক বৈজ্ঞানিকসকলে তাঁত ববলৈও বিভিন্ন ধৰণৰ সঁজুলি সৃষ্টি কৰিছে সেই তাঁতশালতে বেলেগ সূতা মিক্স কৰি তাঁত বয় তাঁত বৈ বিক্ৰী কৰে সেইবিলাক কিছুমানে পিন্ধে যিহেতু আমি ঘৰতে তাঁত বওঁ সেয়েহে আমি নিজৰে তৈয়াৰী মেখেলা চাদৰ পিন্ধোঁ বিহু কৰিবলৈ গ'লেও আমি ঘৰতে বৈ যোৱা নিজ হাতে বোৱা মেখেলা চাদৰ পিন্ধি যাওঁ বিহু কৰিবলৈ গ'লে আমি যিহেতু বিহু কৰিবলৈ গ'লে এজনী নাচনী হৈয়ে যাওঁ তাত আমি গামখাৰু পিন্ধোঁ ঢোলবিৰি পিন্ধোঁ তাৰপিছতে জোনবিৰি পিন্ধোঁ এইবিলাক ঢোলবিৰি গামখাৰু এইবিলাক ঘৰতে সৃষ্টি কৰা হয় ঘৰতে বনোৱা হয় সেইবিলাক ঘৰ দোকানৰ পৰা মণি কিনি আনি ঘৰতে সেইবিলাক জাপি বা ঢোলবিৰি কেৰুমণি এইবিলাক ঘৰতে বনাব পাৰি ডাঠ কাগজৰ পৰা নিজে জাপিটো শ্বে'প দিপিনে তাতে ৰং কৰি মণিবিলাক লগাই ঘৰতে ঢোলবিৰি জোনবিৰি কেৰুমণি এইবিলাক বনাব পাৰি আৰু এইবিলাক পিন্ধি আমি বিহু সাজ বিহু কৰিবলৈ যাওঁ বিহু সাজযোৰ পিন্ধি লগতে আমি জেতুকাও লওঁ তাত দুখন হাতত জেতুকা ঘৰতে জেতুকা পটাত পিচি আমি বিহু কৰিবলৈ যাওঁ হাতত লগাই